হয় নেকি এতিয়া ক'ত থাকে আপুনি অঁ শুনিছোঁ

অঁ অঁ অঁ আপ আপুনি আপুনি আগত আহি যাবচোন মই চাই ল'ম অঁ আপুনি ঔষধ পাতি খাব বেলেগত দেখুৱাব মই দিছোঁ আৰু ট্ৰিটমেণ্ কৰি কিছুমান দিছোঁ আপু আপোনাৰ আপুনি ভাল পোৱা নাই নেকি হয় নেকি আপুনি বেলেগ ডাক্টৰক দেখাবচোন মইতো পৰাখিনি চিকিৎসা কৰিছোঁ আপোনাক নহ'লে এবাৰ আহিব আপুনি আহি লাগে লগ ধৰি যাব ময়ো মোৰ বহোঁ অঁ অ